মানুহৰ মনোৰঞ্জনত নতুন টেকন'লজিয়ে বহুত ধৰণৰ সলনি কৰিছে মানুহৰ যেতিয়াৰ পৰা ম'বাইল কম্পিউটাৰ টি ভি এইবিলাক আহিলে ৰেডিঅ' আহিলে তেতিয়া মানুহৰ ঘৰৰ পৰা ওলোৱাটো কম হৈ গ'ল মানুহ যেতিয়া ফাৰ্ষ্ট ৰেডিঅ' আহিলে মানুহে ৰেডিঅ'ত বাতৰি শুনিবলৈ ধৰিলে ৰেড ৰেডিঅ'ত মানুহে কাহানী শুনিবলৈ ধৰিলে তেতিয়া আমাৰ ডেইলী লাইফত যিটো ককা আইতাই হওক বা যিটো ঘৰৰ কাষৰীয়াই আমাক কাহানী আমাক যেনেকৈ কাহ কাহিনী শুনাইছিল সেই হেৰিটো কমাই কমি গৈছে লাহে লাহে তাৰ পিছত আমাৰ ৰেডিঅ'ই আমাক যিটো ডেইলী লাইফত বাতৰি কাকত পঢ়াটো নিউজ পেপাৰৰ হেৰিটো কমাই দিছে আমি যেতিয়া ডেইলী নিউজ আমি চাওঁ ডেইলী আমি নিউজ পঢ়ি আছোঁ ডেইলী আমি নিউজ যেতিয়া ৰেডিঅ'ত আমি শুনো সেইটোৱে নিউজত এফেক্ট কৰাইছে তাৰ পিছত ৰেডিঅ'ই আমাক বহুত যেনেকৈ থিয়েটাৰ হওক কিবা হওক তাতেও প্ৰভাৱ পেলাইছে মানুহৰ গান গানতো প্ৰভাৱ পেলাইছে আগতে যেনেকৈ মানুহে নিজে সকলো মানুহৰ বেলেগৰ তাত গৈ গান শুনিছিল সেইটো এতিয়া মানুহ ৰেডিঅ'ত শুনে গান

আৰু সেই হিচাপত এফেক্ট কৰিছে তাৰপিছত তাৰপিছত টি ভি টিভিয়েও বহুত ধৰণৰ আমাৰ এফেক্ট কৰিছে টি ভি যেতিয়াৰ পৰাই আমাৰ লাইফত আহিছে টি ভি চোৱাৰ পৰা মানুহে চিনেমা হল চিনেমা চাবলৈ চিনেমা চাবলৈ নোযোৱা হ'ল যে টিভিতেই মানুহে চব চিনেমা চিৰিয়েল চাবলৈ আৰম্ভ কৰিলে যেতিয়া টি ভি আহিলে মানুহৰ টিভিয়ে আমাৰ বাতৰি কাকত হওক হেৰিটো টিভিয়েও আমাক নোহোৱা কৰিলে তাৰপিছত আমি যিটো আগতে লাইভ আমি যিটো খেলা চাবলৈ গৈছিলোঁ গৈছিলোঁ ক্ৰিকেট হওক ফুটবল হওক এইবিলাক আজিকালি ডাইৰেক্ট ইণ্টাৰনেশ্যনেল খেলাই হওক এইবিলাক টিভিত চাবলৈ ধৰিছে কোনো ফিজিকেলি আজিকালি বাহিৰত চাবলৈ নাযায় ত' সেই হিচাপত খেলাৰ ক্ষেত্ৰতো আমাক টেলিভিছনে প্ৰভাৱ পেলাইছে তাৰপিছত টেলিভিছনে আৰু নিউজতে হওক হেৰিতে হওক বহুত ধৰণৰ সহায় কৰি সলনি কৰিছে তাৰপিছত নিজৰ সৰু ল'ৰা ছোৱালীবিলাকৰো টি ভি চাই যিবিলাক সময় নষ্ট কৰি আছে সেইবিলাকৰো মানুহৰ তাৰ লাইফত প্ৰভাৱ পেলাইছে আগতে যেনেকে যেনেকে নহওক বাহিৰত গৈয়ো খেলিছিল এতিয়া যেতিয়াৰ পৰা ম'বাইল টি ভি কম্পিউটাৰ আহিলে তাৰপিছত কম্পিউটাৰত সিহঁতে যেতিয়া অনলাইন গেম গেমছ্ বা অফলাইন অনলাইন যেতিয়া ডিজিটেল গেম খেলিব গেমছ্ পালে তেতিয়া বাহিৰত গৈ একো হেৰি নে বাহিৰত গৈ কোনো ফিজিকেল এক্টিভিটি নকৰা হ'ল কোনো ফিজিকেল গেম ফিজিকেল গেমবোৰ খেলা বন্ধ কৰিলে আৰু এনেধৰণে ফিজিকেলি প্ৰভাৱ পৰিছে তাৰোপৰি মেণ্টেলী প্ৰভাৱ পৰিছে আগতে ৰাতি ৰাতি এতিয়া ৰাতি ৰাতি বহুত দেৰিলে হেৰি ম'বাইল কম্পিউটাৰ টি ভি ইউজ কৰে কিন্তু আগতে সময়মতে শোৱা সময়মতে খোৱা খোৱা লোৱা চব সময়মতে আছিল এতিয়া কিন্তু সেই চিডিউল চবৰে চেঞ্জ হৈ যোৱাত মানসিকভাৱে ল'ৰা ছোৱালীক প্ৰভাৱ পেলাইছে আৰু অনলাইন গেমে যেনেকৈ নতুন এটা ফ্ৰী ফায়াৰ পাৱজীয়ে মানুহক মানসিকভাৱে আঘাত কৰিছে ত' তেনেকে এজন লাইফ এই সলনি কৰিছে

তাৰপিছত টেলিভিছনৰ গেমে গ্লেম মানুহৰ ফিজিকেল কামবিলাক নোহোৱা কৰিছে যেনেকে মানুহে আগতে বাহিৰত গৈ ফিজিকেল কাম কৰিছিল কিন্তু এতিয়া অনলাইন যেতিয়া ব্য়স্ত হৈ থকা হ'ল ত' এইখিনি পৰিৱৰ্তন মই চবতে দেখিবলৈ পাইছোঁ